অঁ হয় অঁ নিছিলোঁ নিছিলোঁ অঁ আপুনি অঁ কওকচোন অঁ আপোনালোকৰ ঘৰত আপুনি কেইটা বজাত নিছিলে বাৰু দিনত আজি ৰাতিপুৱা এইটো আৰু কি মাংস নিছিলে হ'লে গাহৰি মাংস আছিলে নহ্ আপুনি আপোনালোকৰ পেট বেয়া কৰিছে বুলি কৈছে ঘৰত নহ্ কথা এটা হ'ল কথাটো নোহোৱা নহয় মোৰ মানে কথাষাৰ ভালকৈ গম নাপাওঁ কি হৈছে কিন্তু আমাৰ মানে কালি তেনেকৈ কেইকেজিমান অৰ্ডাৰ আছিলে হ'লে আমাৰ কালি তাত হেৰি ওচৰতে মানুহ এজন আহিলে তেখেতে তাত ক'লে বোলে কিবা বাৰ্থদে পাৰ্টি এটা আছে বাৰ্থদে পাৰ্টিটো থকা কাৰণে অৰ্ডাৰ অলপ দিলে আমাক দোকানতে দিলে পাঁচ কেজিমান বুলি ক'লে তাৰপাছত কি হ'ল বাৰ্ডদেটো কাৰণে মানে নিনিলে মাংসখিনি তাৰপিছত আমাৰ দোকানত থাকিলে তাৰপাছত মই ক'লো বস্তুখিনি বোলো ভালকৈ থৈ দিবি ফ্ৰীজত হৈ দিবি তেতিয়া সিহঁতে ফ্ৰীজত ফ্ৰীজত থৈ মেলি থৈছিলে কিন্তু তাৰপাছত তাৰপাছত যদি আপোনাক মই ক'লো কাকো নিদিবি বুলি সেইখিনি কিন্তু এতিয়া যদি তাৰপাছত মইতো ইয়াত অৰ্ডাৰ লৈ পেলাই বহি থকা মানুহহে মইতোতো বস্তু নিদিও মই তাহাঁতক মই ক'লো বোলো তহঁতে ভালকৈ চাই মেলি কাকো নিদিবি এইবিলাক ভাল ভাল মাংস দিবি এতিয়া যদি তাত কিবা গণ্ডগোল কৰিছে মই গম নাপাওঁ আপোনলোকৰ তাত বেয়া মাংস পাইছো বুলি কৈছে হয়নে এই তেতিয়া সেইটো তাহাঁতিয়ে আমাৰ অৰ্ডাৰ লোৱা কেইজন দিয়া বস্তু দিয়া ল'ৰাকেইটাই অকণমান গণ্ডগোল কৰিলে নেকি মই বৰ বিশেষ গম নাপাওঁ মই আপোনাক সুধি লৈ পেলাই মানে তাহঁতক কিবা এটা ক'ব লাগিব যদি তেনেকুৱা ওলাইছে এইটো বেয়া নাপাব দেই সেইটো যদি আপুনি বেয়া পাইছো বুলি কয় মই তেতিয়া এইটো মই সুধি চাব লাগিব তেতিয়াহ'লে মালিকক মই কিন্তু সেইটো আপোনাক পইচাটো কথা ক'ব নোৱাৰিম অঁ ঠিক আছে বাৰু হ'ব দিয়ক বেয়া মাংস অঁ সেইটো হয় অঁ মই কথা মই কথাটো বুজি পাইছোঁ বাৰু বেয়া নাপাব দেই দাদা বাৰু ঠিক আছে দিয়ক মই কথাটো সুধিম বাৰু